হয় হয় মই ৰাহুল দেৱনাথে কওক অঁ কোৱাচোন কোন অঁ অঁ মই শুনিছোঁ দেই অঁ

ঠিকে আছে এটা কাম কৰক এই তাতে গাঁৱৰ মুখীয়ালক লগ ধৰি পেলাই এখন এপ্লিকেশ্যন লিখা আমি

প্ৰতি উপায়ুক্ত মহোদয় গোৱালপাৰা জিলা এই ডি এফ অ'টোক কি ক'ব অঁ অঁ অঁ ডি এফ অ'ৰ জৰিয়তে আৰু অঁ জিলা জিলা জিলা বন বিষয়াৰ জৰিয়তে উপায়ুক্তলৈ এখন আমি এপ্লিকেশ্যন লেখি দিম আৰু অতি সোনকালে আমি মানে গাঁৱৰ ৰাইজৰ চহী লৈ পেলাই এপ্লিকেশ্যন এখন দি দিওঁ আৰু যাতে সেইটো বন্ধ হয় বন্ধ হ'ব লাগে আৰু সেইটো বন্ধ হ'লে আমাৰ ছাউণ্ড পলিউশ্যনটো আমাৰ হেৰি হ'ব বন্ধ হ'ব লগতে এই যে গছ গছনিবিলাক কটা সেইটোও বন্ধ হ'ব কিছু কিছু পৰিমাণে কমিব গতিকে আমি সেইটো এটা কাম কমিব পাৰোঁ

নাই এই এইটো বন্ধ কৰিব লাগিব আমি সদ্যহতে এপ্লিকেশ্যনখন আমি ডি এফ অ'ক ডি এফ অ'ৰ জৰিয়তে আমি ডি চিলৈ লৈ দিয়া হ'ব এপ্লিকেশ্যনখন নিশ্চয় আৰু লগতে আমি এই সেই সেই অঞ্চলৰ উঠি অহা যুৱকসকলকো আমি একগোট কৰি পেলাই ক্লাবত এখন মিটিং দি পেলাই যে এইটো সোনকালে বন্ধ হ'ব লাগে ইয়াৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ অসুবিধা হৈ আছে চাউণ্ড পলিউশ্যন হৈ আছে ইয়াৰ ওচৰৰ গছ গছনি কাটি আছে সেইবিলাক বন্ধ হ'ব লাগে সেই বুলি আমি এখন মিটিঙো দি দিব লাগে